আপুনি কৰা মানে মই বিশেষকৈ মানে পাহাৰলৈ গৈ ভাল পাওঁ মানে পাহাৰ মানে যেনেকৈ পাহাৰৰ উ উদ্দেশ্যটো কি ক'ম আৰু মানে এটা মানে বহুত ভাল লগা দৃশ্য আৰু দেখিবলৈ পোৱা যায় যাতে আমি মানে বেলেগ বেলেগ মানুহো যেনেকৈ নিজৰ নিজৰ ওপৰত মানে অভিনয় কৰিব পাৰে যে এইটো বস্তু মোৰ লগত থাকিলে কেনেকুৱা লাগে বা মই নিজকে তেনেকুৱা মানে অভিনয় কৰি মানে ভাল লাগিছিলে যে মই আজি পাহাৰৰ ওপৰত আছো বা পাহাৰৰ বিষয়ে জানিছো বুজিছো বুলি কিনে তেনেকৈ ভাল লাগিছে গৈ আৰু মানে আৰু এনেকে বিশেষ সূৰ্যাস্ত সূৰ্যদয় তেনেকৈ মানে মানে তেনেকৈ মানে কি এনেকৈ আমি ডাইৰেক্ট যেতিয়া কেতিয়াবা আমি গ'লো তালৈ গৈ পেলাই আমি কেতিয়াবা মানে এনেকৈ যেনেকৈ মানে আমাৰ বেলিটো যেতিয়া মানে সূৰ্যদয় হয় তেতিয়া সেইটো সময়ত আমি সেইটো ফিল কৰো যে আজি আমাৰ চকুৰ আগেদি এটা পাহাৰৰ ওচৰৰ পৰা আমি নিজে দেখি পাইছো যে আমাৰ ওচৰত মানে এখন এনেকৈ ইমান ধুনীয়া দৃশ্য তাতে আমি আমাৰ সূৰ্যদয় ওলাইছে আমি দেখিছো সেইখিনি কেনেকুৱা এটা মানে নিজকে বহুত ভাল লগা ফিল এটা হৈছিল আৰু আমি বিশেষকৈ ক'বলগীয়া কথা আৰু কি ক'ম যেনেকৈ এতিয়া আমি পাহাৰ পৰ্বত এইবিলাক এটা একদম প্ৰাকৃতিক দৃশ্য আমি ভাল লগা দৃশ্য এইবিলাক আৰু মনত বহুত ভাল লাগে মনটোও ভাল লাগে চাই আৰু আমি যাই দেখো ওচৰে পাঁজৰে নৈ নৰ্দমা লগত মানে সূৰ্যদয়ৰ লগত আমি নিজকে এটা নিজৰ মানে নিজক লৈ এটা কল্পনা কৰিব পাৰো তেনেকেই আৰু আৰু ভাল লাগে আৰু তেনেকৈ নিজৰ জেগা নিজৰ ঠাই নিজৰ অসমখনৰ লগত নিজকে ভাল লগা দৃশ্যবিলাক দেখি পাওঁ লগত চৰাই চিৰিকটি দেখি পাওঁ আমি মনোৰম মনোৰম নিজৰ নিজৰ বহুত দৃশ্য দেখি পাওঁ পাহাৰখনৰ লগত নৈ লগত সূৰ্যোদয়ৰ লগত গছ গছনিৰ লগত নিজকে অনুভৱ বেলেগ কৰিও ভাল লাগে ফুৰি ভাল লাগিলে আজি আজি নৈ নৈ ওচৰত যেনেকৈ আমি বহিলো লগতে দেখিছো যে নৈৰ পানী ইমান ধুনীয়া গৈ আছে লগত পাহাৰৰ ওচৰৰ পৰা চৰাই চিৰিকটি আহিছে উটি উৰিছে গৈছে চাইছো ভাল লাগিছে আৰু মনত বহুত ভাল লাগে এইবিলাক চাই আৰু মই নিজকে এইটো অভিজ্ঞতা কৰো যে কি যি এইবিলাক লৈ আমি নিজকে ভাল লাগো ভাল লাগে এইটোৱেই ভাল লাগে যে মানে আমি আমাৰ অসমখন ইমান ধুনীয়া তাতে আমাৰ পাহাৰ পাহাৰ পৰ্বত এইবিলাক ভাল লগা দৃশ্য চাই চাই নিজক লৈ আমি লিখি আমি এখন কবিতা বনাব পাৰো লগতে নিজক লৈ এখন ৰচনা কৰিবলৈ পাৰো আমি নিজে বনাই মেলি কিনে কাৰোবাৰ লগত আমি এইখিনি মানে শ্বেয়াৰ কৰিবলৈ পাৰো যে নাই এইখিনি এনেকুৱা এনেকুৱা কথা জানিলো বুজিলো আৰু অৰুণাচল পাহাৰ ওচৰলৈ যেনেকৈ আমি গৈ বা ওচৰত আমি যিমান পাহাৰ পৰ্বত আছে বাহিৰত চাই চিতি বুজি শুনি নিজক লৈ বহুত বহুত বহুত মানে ভাল লগা দৃশ্যবিলাক দেখি দেখি মানুহৰ লগত কথা পাতি বেলেগৰ লগত আন নজনা কথা জানিব পাৰো আৰু আটাইতকৈ মনোৰম সাহিত্য এইটোৱে হয় যে বহুত মানে এটা বেলেগ এটা ফিলেই হয় মানে যেনেকৈ আমি নিজৰ থকা যায় জেগাডখৰতকৈ বেছি ভাল লগা জেগা এইটোৱেই হয় যে আমি ক'ত আহিছো আজি নজনা কথা লগত নজনা নুবুজা বুজা নুবুজা কথা লগত বুজিব পাৰিছো জানিব পাৰিছো লগত থকা মানুহে লগত নিজক লৈ এটা কল্পনা কৰিছো যে আজি মই কি কলৈ আহিলো কেলে আহিলো কি কাৰণে আহিলো বুজিছো জানিছো পাহাৰ পৰ্বত এনেকুৱা এটা জেগা হয় যাতে মানুহ গৈও ভাল পায় আৰু এইবিলাক জেগা এৰি আহিবলৈ মনো নাযায় তেনেকৈ আৰু মানে ভাল লাগে আৰু বিশেষ মোৰ অভিজ্ঞতা এইটোৱে যে মই যদি কেতিয়াবা এনেকৈ তেহ মানে যদি মই নিজৰ পৰা যদি কেতিয়াবা যাওঁ গৈ কিনে মানে এইটো ভা মানে এনেকৈ ভ্লগছ বনাই মেলি মানুহে হেৰি ইউটিউবত আপল'ড কৰে তেনেকেই মানে ময়ো ভাবো যে আজি মই গ'লো এইটো আৰু এইখিনি মই জানিলে কথা ভ্লগ বনাও ইউটিউবত দিওঁ বা এখনেই বনালো সেইখিনি জানি লাইক কমেণ্ট পাবলৈ কিমান আশা থাকে মানুহৰ মনত তেনেকৈ সেইবিলাক জেগা গৈ সেইবিলাক ফিল কৰো আৰু সূৰ্যোদয় হয় সূৰ্য যেতিয়া সূৰ্যাস্ত হয় সেইবিলাকো ফিল কৰিলো গৈ কিনে চাই কিনে বহুত বহুত ভাল লগা ভাল লগা দৃশ্য দেখিলো বহুত ভাল লাগিলে গৈ আৰু মোৰ এইটোৱেই আশা থাকিল যে আৰু মানুহ যদি যায় সেইবিলাক ফিল কৰিব পাৰিব গৈ কিনে বহুত বহুত ধুনীয়া ধুনীয়া জেগাৰ লগত নিজক লৈ অনুভৱ কৰো ইমান ধুনীয়া ধুনীয়া জেগা ইমান ধুনীয়া ধুনীয়া পাহাৰ পৰ্বত নজনা নজনা কথা জানিব পৰা বহুত মানে কিছু এনেকুৱা আমি যিবিলাক আমি নাজানো সেইবিলাক জানিলো বুজিলো মই বিশেষ এইটোৱেই কাৰণ দিম যে মই মোক লৈ এইটো প্ৰসাক মানে মই নিজক লৈ এইটো কল্পনা কৰো যে আমি আমাৰ অসমখন বহুত ধুনীয়া আৰু আমাৰ অসমৰ লগত পাহাৰ পৰ্বতখিনিও বহুত ধুনীয়া আমাৰ যিখিনি প্ৰাকৃতিক দৃশ্য সেইখিনি চাই কিনে আমাৰ মনটো বেলেগ এটা দেশলৈ গুচি যোৱা যেন লাগে বেলেগ এটা মানে ক'লৈ আহি গ'লো এনেকৈ যেন লাগে ভাল লাগে আৰু